নমস্কাৰ দাদা মই যোৰহাটৰপৰা কৈছিলোঁ তিতাবৰ ৰহমান টেডাছ হয়নে

অঁ জানিব পাৰিছিলোঁ মানে মোক অলমান মিঠাইৰ প্ৰয়োজন হৈছিলে হয় হয় শুনিব পাইছোঁ যে আপোনাৰ ওচৰত বোলে এতিয়া বৰ্তমান মিঠাইৰ ভাল অ'ফাৰ চলি আছে জানি গতিকে মোৰ অলপ জৰুৰী হোৱাত আপোনালৈ ফোনটো কৰিলোঁ হয় হয় মই যোৰহাটৰ হয় হয় হয় শুনি আছিলোঁ অঁ দাদা এতিয়া আপোনাৰ অ'ফাৰ কেনেকুৱা কি চলি আছে

টেন পাৰ্চেণ্ট ন প্ৰত্যেকটো মিঠাইতে নে কিবা নিৰ্দিষ্ট মিঠাইৰ ওপৰতহে হয় হয় প্ৰত্যেকৰ ওপৰতে ন মোক প্ৰায় এহেজাৰমান লাগিছিল ৰসগোলাৰ হয় হয় ডাঙৰ ৰসগোলাটোৰ প্ৰায় এহেজাৰ হয় মোক পৰহিলৈ লাগিছিল অঁ অঁ মোৰ ভন্টীৰ বিয়াৰ কাৰণে বিয়াৰ কাৰণে হয় আলহীৰ শুশ্ৰূষাৰ কাৰণে এহেজাৰটা হয় পিছে দাদা আপোনাৰ অ'ফাৰটো কওকচোন কেনেকুৱা কি অ'ফাৰ চলি আছে

হয় হয় মইতো থাউজেনৰ ওচৰা ওচৰি বিচাৰিছোঁ মানে এক হাজাৰকৈ লাগিব দাদা ডেলিভাৰী নালাগে মই নিজে সংগ্ৰহ কৰিম হয় হয় টেন পাৰ্চেণ্ট ন অলপ বেছি কৰিব নোৱাৰিব হয় নেকি চাওকচোন হয় হয় টেন পাৰ্চেণ্টত নোৱাৰিব হয় হয় হয় পৰহিলৈ হয় টেন পাৰ্চেণ্ট

মূল দামৰপৰা আপুনি অলপ কিবা এটা মাইনাচ কৰিব

এক হাজাৰটা হয় পে'মেণ্ট মই আপোনাক কেচ হ'লে কেচটো দি দিম অনলাইন কৰিবলগা হ'লে অনলাইনটো কৰিব পাৰিম আপুনি ডেলিভাৰী কৰা সময়তে মই কেচ কৰি দিম হ'ব তেতিয়া আপোনাক মই কেচ অ'ন ডেলিভাৰীয়ে কৰিম

প্ৰায় আপোনাৰ অ'ফাৰটো পোৱাৰ কাৰণে ভাল লাগিল হয় হয় দাদা চেষ্টা কৰিব আৰু অকণমান কিবা এটা কৰিব পাৰে নেকি হয় হয় হয় অঁ অহা পৰহিলৈ হয় মই আঠমান বজাতে সংগ্ৰহ কৰিম আঠ বজাত মই নিজে আহিম নিজে আহিম হয় নিজে আহিম হয় হয় এডভাঞ্চ অঁ দাদা এডভাঞ্চ হিচাপত আপোনাক মই এতিয়া অনলাইন পে'মেণ্ট কৰিলে হ'ব নেকি হয় হয় আপোনাৰ নম্বৰটো দিব মোক হয় হয় এইটো নম্বৰতে হোৱাট্ছআপ কৰিলে পাব হয় অঁ ঠিক আছে

ফিফ্টিন পাৰ্চেণ্ট আপোনাক এতিয়া বৰ্তমান কেচ পে'মেণ্ট কৰি দিছোঁ অনলাইন পে'মেণ্ট কৰি দিছোঁ হয় হয় বাকী মই কেচ অ'ন ডেলিভাৰী কৰিম ধন্যবাদ দাদা ঠিক আছে